যে প্ৰযুক্তি আৰু ইণ্টাৰনেটৰ উত্থাপনত অসমীয়া ভাষাটো বহুতো ধৰণে সলনি হৈ পৰিছে যে আগৰ যিহেতু অসমীয়া ভাষা আছে যেনে সূৰ্য সূৰ্যত আগতে য়কাৰটো লগাব লগা হৈছে আজিকালি য় অকাৰটো নিদিলেও হৈ যায় সূৰ্য হৈ যায় স্প্লেলিংটো তেনেকুৱা আৰু বহুত শব্দ আছে যিবোৰ অৰ মাত্ৰা দিলেও শুদ্ধ নহ'লেও নিদিলেও শুদ্ধ বুলি ক'ব পাৰি এনেদৰেই অসমীয়া ভাষাটো সলনি হৈছে